লখিমপুৰ জিলাখন এখন সৰু চহৰ তাত কিছু পৰিমাণে উদ্যোগ প্ৰতিষ্ঠান আছে যদিও আমাৰ স্থানীয় যুৱক যুৱতীসকলে গৈ কৰ্ম সংস্থাপন কৰিবলৈ সুবিধা পোৱা নাই সেইবাবে আমাৰ স্থানীয় যুৱক যুৱতীসকলে বাহিৰত গৈ কাম কৰিব লগা হৈছে